অঁ হেল্ল' হেল্ল' বাইদেউ অঁ প্ৰব্লেমটো মোৰ মানে গেছ আছে আকৌ গেছ গেছ লাগে মানে পেটটো আকৌ দে অঁ গেছ গেছ লাগে ও অঁ

অঁ

অঁ খোৱাটো দেৰি হোৱাৰ কাৰণে অঁ খোৱাটো দেৰি হোৱাৰ কাৰণে হয়নি বাৰু বাইদেউ অঁ অঁ গেছে ধৰিব অঁ অঁ পেটটো ফুলা পেটটো ফুলা ফুলা লাগে অঁ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বাইদেউ দৰৱ এটা দৰৱটো লিখি দিব বাইদেউ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ এতিয়া কিমান অঁ অঁ অঁ এতিয়া দৰৱটোত কিমান ল'ব কি কথা আকৌ অঁ অঁ অঁ অঁ অঁ অঁ হয় বাইদেউ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ অঁ পেটটো একদম গেছ গেছ লাগে ফুলা ফুলা লাগে পেটটো অঁ তেনেকুৱা লাগে অঁ সেইকাৰণ নে অঁ অ অঁ অ অঁ অঁ অঁ মোৰ ৰাতিপুৱা বহুত দেৰি হয় আকৌ ভাতটো খোৱা কামত লাগি থাকোঁ নে ইটো কৰো সিটো কৰো যে এই অঁ অঁ খাই ল'ব লাগিব অঁ অঁ হয় বাইদেউ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ বাইদেউ আছোঁ বাইদেউ নাম নামটো ভাল অঁ নামটো ভালকে লিখি দিব অঁ অঁ নামটো অঁ অঁ হয় বাইদেউ অঁ

অঁ অঁ বাইদেউ বুজিছোঁ অঁ অঁ অঁ

অঁ টাইমমতে নাখালেই হয় মানে বাইদেউ গেছটো অঁ অঁ অঁ মোৰ ৰাতিপুৱা দেৰিয়ে হৈ যায় খোৱা অঁ অঁ নহ'ব অঁ অঁ খোৱাটো নহয় ৰাতিপুৱা যে খোৱা নহয় কাম চাম কৰিয়ে এটাই আহে পিছত খাং খোৱাটো মই চিন্তাই নকৰো সেইকাৰণে আকৌ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ পঠাব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ লিখিব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আনি ল'ম হ'ব অঁ অঁ অঁ অঁ